ৰাস্না জানানে যোৱাবাৰ বহাগ বিহুৰ সময়ত এমাজনত বিজ্ঞাপনটো পাই মই ডাব্লিউ ব্ৰেণ্ডৰ কুৰ্তী এটা কিনিছিলোঁ দেই কুৰ্তীৰ মূল্য যিমান দেখি মই প্ৰথমে ভয় খাইছিলোঁ পিছত যেতিয়া অ'ফাৰত পালো কুৰ্তীটো কিনিলোঁ আৰু কিনি পিন্ধি চাইছোঁ খুবেই ভাল পাইছোঁ ৰঙটোও মোৰ খুব পচন্দৰ একেবাৰে আকাশী নীলা সেই নীলা ৰঙটো মই খুবেই ভাল পাওঁ আজি প্ৰায় নমাহ মানেই হৈছে কুৰ্তীটো লোৱা ৰঙটোৰ কোনো সলনি হোৱা নাই যিমানেই ধুইছোঁ সিমানেই উজ্জ্বল হৈছে তাৰ চিলনিও ইফাল সিফাল নহয় বা এৰা নাখায় সেয়ে মই প্ৰায় ব্ৰেণ্ডেড কাপোৰ কিনি পিন্ধিবলৈ চেষ্টা কৰোঁ যেতিয়াই সেই কাপোৰবোৰ পিন্ধোঁ তাত ছালতো কোনো বেয়া প্ৰভাৱ নপৰে বা বহু দিনলৈকে আমি ব্যৱহাৰ কৰিব পাৰোঁ কুৰ্তী পিন্ধিলে নিজকে দিয়াচোন অলপ কম বয়সীয়া যেন লাগে মনটো ভাল লাগে কুৰ্তী পিন্ধি যিকোনো কাম কৰিব পাৰি নহয় জানো সেয়েহে কেতিয়াবা ভাল ব্ৰেণ্ডৰ কুৰ্তীৰ যদি অ'ফাৰ দিয়া থাকে লগে লগে অৰ্ডাৰটো কৰি দিওঁ বিদ্যালয়বিলাকতো আজিকালি ছোৱালীবিলাকক বা ছাত্ৰীসকলক কুৰ্তী পিন্ধিবলৈ দিয়া হৈছে তেওঁলোকে দূৰ দূৰণিৰ পৰা চাইকেল চলাই আহোতে যথেষ্ট সুবিধা হয় কুৰ্তী পিন্ধিলে সেয়ে কুৰ্তীটো মই খুবেই পচন্দ কৰোঁ